মোৰ ছোৱালী ছোৱালীজনীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ মাৰ্কছ পাইছিল আৰু উচ্চতৰ মাধ্যমিকৰ কলা শাখাত ডিষ্টিংচন পাইছিল আৰু সেইটো মোৰ কিন্তু গৌৰৱ অনুভৱ হৈছে কাৰণ মই যিখিনি কাম কৰি মই সিহঁতক পঢ়া শুনাত সহায় কৰিছোঁ সেইখিনি মোৰ সফলতা এটা আৰু ল'ৰাটোৱে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত যোৱাবছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মোৰ সি ষ্টাৰ মাৰ্কছ পাইছিল পাই নলবাৰী কলেজত বিজ্ঞান শাখাত নামভৰ্তি কৰি এতিয়া দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ হিচাপে ক্লাছ কৰি আছে নলবাৰী কলেজত এইটো মোৰ গৌৰৱৰ বিষয় কষ্ট কষ্ট কৰি সিহঁতক মই এই যেনেকুৱা শিক্ষা প্ৰদান কৰিছোঁ সেইখিনি মোৰ সফলতা বুলিয়ে ক'ব লাগিব